সময়ৰ কিছুমান আটাইতকৈ গুৰুত্বপূৰ্ণ সাংস্কৃতিক পৰম্পৰাৰ ভিতৰত ধৰক বিহু ছং বিহু গীত বিহু নৃত্য মে ডাম মে ফি বৰসবাহ এইবিলাক পৰে আৰু বিভিন্ন ৰীতি নীতিৰ কথা আহি পৰে এইখিনিতে বিহু গীত বুলি ক'লে আমি বহাগ মাহত অৰ্থাৎ বসন্ত ঋতুত বিহু আহে এই বিহু বিহু গীতত প্ৰকৃতিৰ বিভিন্ন বৰ্ণনা থাকে প্ৰকৃতি এই সময়ত বসন্ত কালত প্ৰকৃতি ফলে ফুলে জাতিষ্কাৰ হৈ পৰে চাৰিওফালে সুন্দৰ সুন্দৰ গছ গছনিৰে সেউজীয়া গোটেইখন সেউজীয়া ধৰণী হৈ পৰে আৰু তেতিয়াই আমাৰ লেখকসকলে বিহুৰ বিহু গীতবিলাক সৃষ্টি কৰিছিলে মুঠতে প্ৰকৃতিৰ বিভিন্ন ধৰণৰ মুঠতে প্ৰকৃতিৰ বিভিন্ন উপাদানক লৈ আৰু এই বিহু গীতত বিহু ছংত বিহু গীতত বিভিন্ন ধৰণৰ ৰোমাণ্টিক ভাৱ প্ৰকাশ পায় তাৰ পিছতে ডেকা গাভৰুৱে ডেকা গাভৰুৰ ইজনে সিজনৰ হিয়া দিয়া নিয়াৰ কথা থাকে আৰু বিহু নৃত্যতো সেইদৰে ডেকা গাভৰুৰ বিভিন্ন কথা তাত পোৱা যায় ইজনে সিজনক মন দিয়ে আৰু ডেকাসকলে গাভৰুসকলৰ বাবে বা বিহু নাচনীসকলৰ বাবে কপৌ ফুলৰ যোগাৰ কৰে দূৰৰ পৰা কষ্ট কৰি হ'লেও আনিও কপৌ ফুল তেওঁলোকে আনি নাচনীৰ খোপাত পিন্ধায়হি ঠিক সেইদৰে নাচনীসকলেও তেওঁলোকে বিহুৱান তৈয়াৰ কৰি ডেকাসকলক উপহাৰ দিয়ে ঠিক সেইদৰে মে ডাম মে ফি আছে আহোমসকলৰ এটি উৎসৱ আৰু ঠিক সেইদৰে বৰসবাহো আছে আৰু এইবিলাকত বিভিন্ন ৰীতি নীতি পালন কৰা হয় অসমীয়া সমাজৰ বিভিন্ন ৰীতি নীতি ইয়াত প্ৰতিফলিত হয়